অঁ মানে এই মই এটা এই মাজতে এটা মানে কটনৰ পেন চিলাইছিলোঁ মানে পেনটো খুব ভাল লাগে ধৰি লওক পিন্ধি বহুত আৰাম পাইছোঁ এই এতিয়া যিহেতু ও গৰমৰ দিন গৰমৰ দিনত তেনেকুৱা পেনেই ভাল লাগে আৰু সেয়েহে মানে পেনটো পিন্ধি এতিয়া ধৰি লওক মই যিকোনো ঠাইত পিন্ধি কৰি মই চলা ফুৰা কৰি আছো বৰ ভাল লাগিছে আৰু তেনেকুৱা কাপোৰ আৰু এটা তেনেকৈ চাৰ্ট এটা চিলাম বুলি ভাবিছোঁ তাৰ লগত আৰু কটনৰে সচৰাচৰ কটনৰ কাপোৰৰে পিন্ধি ভাল লাগে গতিকে মই মানে এটা লং পেণ্ট চিলাইছিলোঁ সেই ধৰি লওক লং পেণ্টটি পিন্ধি বৰ্তমান বেচ ভাল লাগিছে আৰু